হেল্ল' হয় কোৱাচোন কেনেধৰণে সহায় কৰিব পাৰোঁ অঁ হয় জনাব পাৰিম অঁ হয় আমাৰ ইয়াত বিশেষকৈ ধান খেতি কৰা হয় ধান খেতিটো আমাৰ ইয়াত ভাল হয় ধান খেতি ভালকৈ কৰা হয় মানুহে প্ৰতিটো খেতিয়ে কৰে ধান খেতিও কৰে ৰবি শস্যও কৰে এতিয়া ধান খেতিটো এতিয়া সদ্যহতে ক কাটি আছে ধান খেতি আমাৰ কৰে আমাৰ এইবোৰ ধান খেতিটো আমাৰ এই জেঠ মাহতে এইটো কঠিয়া পাৰে জেঠ মাহত কঠিয়া পাৰে জেঠ মাহত কঠিয়া পাৰি আহাৰ আৰু শাওন এই দুই মাহতে এই কঠিয়া পৰা কঠিয়াবোৰ কোৱাত লগায় পথাৰত লগায় এইবোৰ হাল বাবলৈ অন্যান্য আগতে আমাৰ গৰু ম'হ এনেকুৱা ধৰণৰ হাল ব্যৱহাৰ কৰিছিলে নাঙলেৰে কৰিছিলে এতিয়া নাঙল খেতিটো নাইকিয়াই প্ৰায় নাইকিয়াই হোৱা নিচিনা হৈছে এতিয়া বৈঞানিক ভিত্তিতে কৰিবলৈ লোৱাৰ নিচিনা হৈছে এতে ট্ৰেক্টৰ আছে ট্ৰেক্টৰে কৰে হাল খেতিটো গৰু হাল ম'হৰ হাল এইবোৰ এইবিলাক প্ৰায়ে নাইকিয়াই হৈছে বুলি ক'ব পাৰি এতিয়া বৈজ্ঞানিক পদ্ধতিত ট্ৰেক্টৰে হাল বায় ট্ৰেক্টৰে হাল বাই আলি দিয়ে এইবোৰ কৰি পিনে সেই হাও আহাৰ আৰু শাওণ মাহত লগায় কঠিয়াটো আহাৰ শাওণ মাহত লগাই মেলি এটাই ঠিক ভাদ আহিন এই দুইটা মাহ থাকি কাতি মাহৰ পৰা আমাৰ ধান দুৱা আৰম্ভ হৈ যায় ম আহিন কাতি কাতি মাহত প্ৰায় মাছৰি ধান এইবোৰ এই নতুন আগতীয়া ধান এই বাঁচ ধান এনেকুৱা ধানবিলাক আ কাতি মাহতে কাটিবলৈ হৈ যায় তাৰপিছত এইবোৰ প্ৰজেক ধান আজিকালি নতুন নতুন জাতৰ ধান সঁচ বৈজ্ঞানিক সঁচ আছে সেই সঁচৰ ধানো ধান খেতি কৰে প্ৰায় পঞ্চল্লিছ দিন এনেকুৱাটো কিছুমান ধান কাটিব পৰা হয় এইবিলাক ধান খেতি আমাৰ কৰে বিশেষকৈ আমাৰ আমি যিডখৰ যিটো এৰিয়াত বাস কৰোঁ তেনেকৈ সাৰ ব্যৱহাৰ কৰিবলৈ সিমান প্ৰয়োজন নাই আমাৰ ইয়াত সাৰ পানী তেনেকৈ এনেই খেতিটো পানীৰ ওপৰতে নিৰ্ভৰ কৰি বৰষুণৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰিয়ে খেতিটো কৰে কিছু কিছু জেগাত পানী পাম্প ব্যৱহাৰ কৰিবলগীয়া হয় আজিকালি বতৰৰ খেলি মেলি হয় নহয় আগ আগৰ নিচিনাকৈ সময়মতে বৰষুণ নিদিয়ে ঠিক তেনেকৈ বৰষুণ নোহোৱা সময়ত কিছুমান ৱাটাৰ পাম্প ব্যৱহাৰ কৰিবলগীয়া হৈছে আজিকালি আগতেতো ৱাটাৰ পাম্পত নহৈছিলে এনেই হৈছিলে এইভাগেই আমাক খেতিটো কৰে মানুহে এই খেতি এই ওচৰে পাঁজৰে এইখিনি গোটেই কৃষকে কৃষিভিত্তিয়ে মানুহ এইখিনি কৃষিৰ কৃষিৰ এই কৰ্মতে আমাৰ মানুহখিনি প্ৰায় নিয়োজিত হৈ আছে প্ৰায় কৃষি খেতি বাতিয়ে কৰে ধান খেতি কৰে তাৰপিছত পোহ মাহ ধানটো খেতিটো আঘোণ মাহত চপাই মেলি এটাই আকৌ ৰবি শস্য ৰবি শস্য ধৰি লওক কবি লাই পালেং এইবোৰ শাক পাচলি প্ৰায় আলু সৰিয়হ এইবোৰ প্ৰায় খেতিয়ে আমাৰ ইয়াত কৰে তাৰ ভিততে এই ঠিক ভাদ মাহত আমাৰ আৰু মাহ জাতিয় এটা খেতি কৰে মাটি মাহৰ খেতি কঠিয়াতলিবোৰ যে কঠিয়াা উঠাই আনি পথাৰত লগোৱা হয় সেই কঠিয়াতলিখনত আমাৰ এই মাটি মাহৰ খেতি কৰে মাটিমাহ মাটি দালি এই মাটি দালিটো খেতি কৰে সেই মাটি দালিটো আমাৰ মাঘ বিহুৰ আগে আগে মা মাটি মাহৰ খেতিটো উঠায় উঠাই মেলি এইটোকে মাটি হয় তাৰপিছত এতিয়া বন পুহ মাহৰ পা আঘোণ মাহৰ কাতি মাহৰ পাই ধান খেতিটো চপোৱাৰ লগে লগে বাম খেতি কৰে লাই শাকৰ খেতি কৰে কবি খেতি কৰে সৰিয়হ খেতি কৰে এই বিভিন্ন ধৰণৰ শাক পাচলি প্ৰতিটো শাক পাচলি খেতি আমাৰ গাঁৱৰ মানুহে কৰে প্ৰত্যেক শাক পাচলি খেতি কৰে আমাৰ ইয়াত বিশেষকৈ এই গাঁৱৰ পা কিনি খাবলগীয়া কথা নাথাকে ৰঙালাও খেতি কৰে জাতিলাও খেতি কৰে প্ৰতিটো শাক পাচলি খেতিয়ে আমাৰ ইয়াত শাক পাচলি খেতিৰ বৰ ভাল হয় এই আমি জৈৱিক সাৰহে প্ৰয়োগ কৰ কাৰণ কেলে আমি গোবৰৰ পৰা যিটো সাৰ হয় জৈৱিক সাৰ আৰু জাবৰ জোঁথৰৰ পৰা যিটো সাৰ আমাক প্ৰস্তুত কৰা হয় আমিও পাৰিলে তাৰ সেয়াহে অলপ ব্যৱহাৰ কৰোঁ বিশেষকৈ মাটিখিনি সাৰুৱা আমাৰ ইয়াৰ মাটিখিনি ইমান অঁ অঁ অঁ হয় হয় আজিকালি বতৰৰ খেলি মেলি হৈছে বতৰৰ খেলি মেলি হৈছে সময়মতে বৰষুণ নহয় কেতিয়াবা বৰষুণ কেতিয়াবা বৰষুণ বেছি হয় তেতিয়া বেছি হ'লে আমাৰ ৰুৱা ৰুব নোৱাৰি খেতিটো লগাব নোৱাৰি কিন্তু কম হ'লে আকৌ এনেকুৱা কম হয় তাৰমানে পানী খৰাং হৈ যায় সেই খৰাং হোৱাৰ সময়ত আমাৰ এতিয়া তেতিয়া আমি ৱাটাৰ পাম্প ব্যৱহাৰ কৰিবলগীয়া হয় আজিকালি আগততো নহৈছিলে এতিয়া বতৰৰ খেলি মেলিৰ কাৰণেহে হৈছে এইবোৰ গছ গছনি কমি যায় কি হৈছে বতৰৰ খেলি মেলি হৈছে যে সেইটো কাৰণে এতিয়া ৱাটাৰ পাম্প ব্যৱহাৰ কৰিবলগীয়া হৈছে সময় সময় আৰু এই বানপানীৰ কাৰণে এইবোৰ ড্রেইন চেনবোৰ ভালকৈ খলোৱা পাবলগীয়া হৈছে বানপানীটো যাতে পতাপত যাব পাৰে সেইভাগে ড্রেইন চেনবোৰ খন্দাই মেলি এতিয়া সুবিধা কৰি নিজৰ সুবিধা নিজে কৰি লৈছে আৰু ৰাইজে যেনেকৈ আৰু পাৰে তেনেকৈ চৰকাৰৰ কিছুমান সুবিধা দিছে সেইবোৰ ড্রেইন চেন খন্দোৱাৰ ক্ষেত্ৰত এনেই খেতিটো ভালেই হয় এতিয়া আমাৰ ইয়াত ধান খেতিটো ভাল হয় ধান খেতিও ভাল হয় শাক পাচলি খেতিও ভাল হয় তুমি আহিবা চাই মেলি যাবা এই খেতি ভালটো জানিবা অঁ আমাৰ ইয়াত ধান খেতি বিশেষকৈ আমাৰ ইয়াত মাচৰি ধানৰ খেতিটো ভাল হয় আমাৰ ইয়াত মাচৰি বুলি কয় বিশেষ ঠাই বিশেষকৈ আইজোং বুলিও কয় এই ধানটো আমাৰ ইয়াত কিন্তু মাচৰি বুলি কয় মাচৰি ধানৰ খেতি ভাল হয় ৰঞ্জিত ধানৰ খেতি ভাল হয় তাৰপৰা আকৌ এই বাছ ধান বাচমতি বাচমতি বুলি কয় যে বাচমতি ধানৰ খেতিটো আমাৰ ইয়াত হয় অঁ এই ধান খেতিৰ কাৰণে প্ৰায় দে পানী থকা মাটি হ'ব লাগে পানী থাকিব লাগে ঠিক আহিন মানলৈকে পানীটো থাকিব লাগে তাৰপিছত পানীটো কাটি মাহৰ পৰা নহ'লেও আপত্তি নাই কিন্তু আহিনলৈকে আহিন কাটিত পানীটো অলপ অলপ থাকিব লাগে দ'ও হ'ব নালাগে বামো হ'ব নালাগে পানীটো ধৰি ৰাখিব পৰা হ'ব লাগে আৰু ঠাইডখৰে তেনেকুৱা ধৰক জেগাটো খেতিটোত ধান খেতিটো ভাল হয় অঁ ধানখিনি আমি পৃথক কৰো ধানখিনি গুটি ধানখিনি আমি উলিয়াওঁ আমি ধানখিনি আজি আগতে ট্ৰেক্টৰে ম গৰুৱে মৰণা মাৰিছিলে গৰু আগতে মাৰিছিলে কিন্তু আজিকালি গৰু ম'হ পোহ পালন কৰিবলৈ ঠাই কম হৈছে মানুহৰ এই গতিকেলকে এতিয়া গৰু ম'হৰ পোহ পালন কম কমি গৈছে সেইটো কাৰণে এতিয়া ট্ৰেক্টৰে মাৰে নহ'লে ধান বনা ধান মৰা মেচিন আছে মেচিন ব্যৱহাৰ কৰে সেই মেচিনে ধানটো মাৰি পৃথক কৰে পৃথক কৰাৰ লগে লগে খেৰবোৰ বেলেগে থাকে ধান গুটি ধানটো উলিয়াই পিনে বছৰৰ কাৰণে ধা ধানটো সাঁচি ৰখা হয় ভঁৰালত অলপ বেছিকৈ ধান বিক্ৰী কৰি দিয়া হয় ধা ধান বিক্ৰী কৰে মানুহে প্ৰায় মানুহে ধান বিকে আমাৰ ইয়াত বিকি মুঠতে ঘৰ চলাবৰ কাৰণে নিজৰ খাবৰ কাৰণে ৰাখি বাকীখিনি ধান বিকি দিয়ে এ ধানৰ ৰে'ট অনুসৰি আ যেতিয়া দাম বাঢ়ে দাম বাঢ়িলে মানুহে বিকে কমিলে ৰখাই থৈ দিয়ে ভঁৰাালত ভৰাই থৈ দিয়ে গুটি ধান তাৰপিছত যেতিয়া দামটো বাঢ়িব ন তেতিয়া আমাৰ ইয়াৰপা ধানটো বিকি দিয়ে ইয়াৰপা বেপাৰীয়ে লৈ যায়হি বেপাৰী আহি সোমাই নিয়ে নহ'লে কোনোবাই কোনোবাই এই দি থৈ আহেগৈ আজিকালি কৃষক হেৰি ওলাইছে নহয় চৰকাৰৰ চৰকাৰৰ ঘৰতো ধান লয় নহয় তেনেকৈ চৰকাৰ ঘৰত দি থৈ আহে কিছুমানে কিছুমানে সেই নিজে যোগাযোগ কৰিব নোৱাৰিলে সেই বেপাৰী হাততে এৰি দিয়ে ধানটো ধানৰ ৰে'ট এতিয়া প্ৰায় একৈছশ কুইণ্টেল একৈছশ পঞ্চাছ টকা নে বাইছশ তেনেকুৱা হৈ আছে আৰু এতিয়া নতুন নতুন হয়তো অলপ কমিব পাৰে

অঁ এই পাঁচজন যদি থাকে ঘৰ সদস্য পাঁচজন থাকিলে ঠিক পাঁচ বিঘা মাটি দি ভালকৈ খেতি কৰিলে পোহপাল কৰিব পাৰিব কাৰণে চলি যাব ধান খেতিৰ ওপৰত ধানটো খাবলৈ ভাতটো খাবলৈ বছৰটোৰ কাৰণে হৈ যাব তাৰ উপৰি আমি এতিয়া শাক পাচলি খেতিটো বাম খেতিটো কৰিব লাগিব আলু কৰিব লাগিব সৰিয়হ কৰি এনেকৈ কি ৰঙালাও জাতিলাও ইত্যাদি ইত্যাদি কৰিলে বছৰটো আমাৰ পাঁচ এজন এঘৰ মানুহৰ পাঁচজন সদস্য থাকিলে পাঁচ বিঘা মাটিত খেতি কৰিলে হৈ যায়

অঁ হয় হয় অঁ অঁ অঁ কোৱাচোন অঁ অঁ আমাৰ ওচৰতে কৃষক পৰ হেৰি কৃষক বন্ধুৰ দোকান আছে আৰু আজিকালি পঞ্চায়তৰ যোগে কিছুমান বীজৰ যোগান ধৰিছে চৰকাৰে চৰকাৰে কিছুমান বীজৰ যোগান ধৰিছে সেই বীজবিলাক আমি আনি সময়মতে সিঁচিলে বা সময়মতে খেতিটো কৰিলে হৈ যায় চৰকাৰ ভালেমান আজিকালি বহুত বীজৰ যোগান ধৰিছে আলুৰ দিনত আলুৰ যোগান ধৰিছে ৰচুন পিঁয়াজ এনেকুৱা কিছুমানবোৰ গুটি বীজ প্রায় দিয়ে ধান খেতিৰ দিনতো সেই ধানৰ বীজ দিয়ে আজিকালি চৰকাৰ ভালেখিনি সুবিধা কৰি দিছে সেইখিনিত

অঁ হ'ব হ'ব হ'ব তেনেহ'লে ৰাখোঁ